হয় আপুনি গুৱাহাটীৰ হয় ন মানে মই টুৰিষ্ট হয় হয় মই এক্সুৱেলি আপোনাৰ কেইটামান ইন ইনফৰমেচন লাগিছিল আপোনাৰ পৰা মই মই মানে আপোনাৰ সেইয়া কাজিৰঙা ট্ৰিপ এটা কৰিব খুজিছোঁ মই আৰু মোৰ ফেমিলী ত' মানে এতিয়া কেচটো হ'ল আমি চাগে দুদিন মানৰ বা মেক্সিমাম তিনিদিন মানৰ ট্ৰিপ এটা কৰিম তাতকে কম হ'লে ভালেই হয় উইকেণ্ডতে যামটো আপুনি অলপ গাইড কৰি দিব পাৰিব নেকি মানে আমি ক'ত থাকিম কি মানে এক্টিভিটিজ কি কি কৰিব পাৰিম আৰু সেইবোৰ নাই নাই আমি একোৱে কৰা নাই আমি জাষ্ট ভাবিছোঁহে মানে যাম বুলি নাই কৰা

অ'কে ঠিক আছে তেতিয়াহ'লে আমি মানে শনিবাৰ দেওবাৰ লৈ গ'লেও হ'বতো মানে বন্ধ চন্ধ তেনেকুৱাতো একো নাথাকে ঠিক আছে ঠিক আছে আপোনাক এইটো নাম্বাৰতে মই আকৌ কণ্টেক কৰিম বুকিঙৰ কাৰণে ঠিক আছে দিয়ক অ'কে থেংক ইউ